অঁ কোৱা অঁ এনেই আছোঁ দিয়া অঁ অঁ যাম ৰ'বা বাইকতে যাম দে বাইকতে ভাল লাগে না হয় দে লৈ যাম হ'ব যি তাৰ যি সিয়াৰ যি পচন্দ হয় মানে ফোন কৰি শুধি ল'বি ইয়াক ফেভৰেট বস্তু কি হয়

বৰপেটা তিনি চাৰিদিনৰ ভিতৰত পইচা লাগিব হয় অভিজিতৰ কাচে বাইকটো ক হয় ৱাইফকোতো কিবা দিব লাগিব

বিয়াটো কোন বিয়াটো কোন দিনা বিছ তাৰিখ

অঁ অঁ খালোঁ তুমি

অঁ দে দে থাক হ'ব দে বিয়াত আহিবি ফোন কৰিম